অ' মধু কোৱা অ' যাম আজি কলে হেৰি অ' কোৱা ৰাতিহে হ'ব আউট ড্ৰেছ পিন্ধি আহিবা জিনছ টপ মই তেনেকুৱা নকৰোঁ এনেই আৰু মানে ভলেণ্টিয়াৰ দিছে তাত মানে মানুহ চানুহ বহাবলৈ অ' ছিংগাৰ আহিব যিহেতু নটা মানলৈকে ষ্টুডেণ্টৰ প্ৰগ্ৰেম থাকিব মানে আমাৰ তাৰপিছতে দহটাৰ পৰা তোমাৰ হেৰি হ'ব আৰু ছিংগাৰ উঠিব তাৰ আগতে কি গান গাবা তুমি অ' জানো সেইটোহে গম নাপাওঁ চবেই কৈছে নহয় এইটো ইউনিয়নৰ ওপৰত কথা এতিয়া কোনোবাই কৈছে বিশ্ৰুত শইকীয়া আহিব কোনোবাই কৈছে প্ৰবীণ বৰা এতিয়ালৈকে গম পোৱা নাই বাৰু

অ' পাৰিবা তোমাৰ মাতটোও ভাল মই চাৰিটা চাৰে চাৰিটামানত যাম আবেলি আবেলিয়ে যাম আৰু ৰাতি প্ৰগ্ৰেম ন আমাৰ ঘৰো দূৰত তুমিও চাৰে চাৰিটামানত ওলাই দিবা আৰু অ'